লখিমপুৰ জিলাখনৰ জনপ্ৰিয় কিছুমান খেল বুলি ক'লে কাবাদি ক্ৰীকেট ফুটবল ভলীবল আদি এই খেলসমূল খেলিবলৈ বহু দূৰ দূৰণিৰ পৰা মানুহ আহে আমাৰ আজাদ অঞ্চলত এখন ডাঙৰ খেলপথাৰ আছে আৰু তাতেই বিভিন্ন ঠাইৰ পৰা ক্ৰীয়াবিদসকল আহি তেওঁলোকৰ প্ৰৰ্দশন দেখোৱাইহি এই খেলসমূহ চাই আমাৰ অঞ্চলৰ লগতে বিভিন্ন মানুহেও ভাল পায় ডেকা বুঢ়াৰ পৰা আদি কৰি সকলোৱে এই খেলত যোগদান কৰে তেওঁলোকে এই খেলসমূহে আমাৰ ঠাইখনৰ মানুহসমূহক একগোট কৰি ৰাখিছে স্থানীয় খেল বুলি ক'লে সাধাৰণতে মাঘৰ বিহুৰ সময়ত আমাৰ ইয়াত মাঘী মেলা পাত পতা হয় এই মাঘী মেলাত মনোৰঞ্জন মানুহৰ মনোৰঞ্জন হ'বৰ কাৰণে টেকেলি ভঙা খেল চকী খেল আদি বিভিন্ন ধৰণৰ খেল খেলা হয় এই খেলসমূহ খেলি সকলোৱে আনন্দ অনুভৱ কৰে আৰু লগতে সকলোৱে এক গোট হৈ এই খেলসমূহ উপভোগ কৰে